হেল্ল' হয় যোৱাকালি ৰাতি ধুমুহাৰ ফলত মোৰ ঘৰৰ বাহিৰৰ লেণ্ডলাইনৰ তাঁৰডাল ক্ষতিগ্ৰস্ত হৈছে তাৰ কাৰণে মোৰ লেণ্ডলাইনৰ সেৱাত সমস্যাৰ সৃষ্টি হৈছে সেইটো ঠিক কৰিবলৈ মোক কাৰিকৰৰ প্ৰয়োজন আছিলে এতিয়া মই ভালকৈ লেণ্ডলাইনটো ব্যৱহাৰ কৰিবপৰা নাই মোৰ জৰুৰী কেইটামান ফোন কৰিবলগা আছিলে লেণ্ডলাইনটোৰ আপুনি অনতিপলমে কাৰিকৰ পঠিয়াব পাৰিব নেকি মোৰ সহায়ৰ বাবে অনুৰোধ জনালোঁ ধন্যবাদ